মই চিনি পোৱা বুলি ক'লে মোৰ মা দেউতা দুয়োৰে কলেজৰ ডিগ্ৰী আছে আৰু বিশ্ববিদ্যালয়ত ডিগ্ৰীও আছে তেওঁলোকৰ আৰু মই ভাবোঁ তেওঁলোকে জীৱনত বহুত ভাল কাম কৰিছে তেওঁলোক এতিয়া দুয়োজনে শিক্ষক তেওঁলোকে নিজেই শিক্ষা লাভ কৰি আনকো শিক্ষা দান কৰি আছে এতিয়া যিটো মই ভাবোঁ এটা মহৎ কাম শিক্ষাদান যিহেতু এটা মহৎ কাম মই ভাবোঁ তেওঁলোকে বহুত ভাল কৰিছে আৰু তেওঁলোকে নিজে শিক্ষা গ্ৰহণ কৰি নিজৰ লগতে সমাজৰ দহজন ব্যক্তিক শিক্ষাদান কৰিব বিচাৰিছে আৰু আৰু সেই শিক্ষাই আচলতে একোখন সমাজত আগবঢ়াই নিবলৈ সহায় কৰে আৰু তেওঁলোকে দুয়োজনে সেইটো কাম কৰি আছে আৰু সেইবাবে মই ভাবোঁ তেওঁলোকে জীৱনত ভাল কাম কৰি আছে তেওঁলোকে শিক্ষা নিজেই শিক্ষা গ্ৰহণ কৰাৰ বাবে ভালদৰে তেওঁলোকে সেই কাম কৰিব পাৰিছে আৰু আমাকো বিভিন্ন সময়ত শুদ্ধ ভুলবোৰ দেখুৱাই দিব পাৰিছে নিজৰ পৰিয়ালটোৰ লগতে সমাজখন ভাল কৰাৰ ক্ষেত্ৰত তেওঁলোকে দায়িত্ত গ্ৰহণ কৰিব পাৰিছে মই ভাবোঁ তেওঁলোকে মই সেইবাবে ভাবোঁ যে তেওঁলোকে ভাল কৰিছে আৰু জীৱনত ভাল কাম কৰি আছে আৰু এজন ব্যক্তি তেতিয়াহে আগবাঢ়িব পাৰে পাৰে ভালদৰে যেতিয়া তেওঁ শিক্ষিত হৈ উঠে আচলতে শিক্ষাই মানুহৰ জীৱনত বহুতো গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে তেওঁলোকে শিক্ষা গ্ৰহণ কৰাৰ বাবে আচলতে গোটেই পৰিয়ালটো শিক্ষিত হৈ পৰিব পৰিয়ালটোক শিকাব পাৰিছে ভুল শুদ্ধ আৰু মই ভাবোঁ সেইটো এটা গৌৰৱৰ কথা শিক্ষা গ্ৰহণ কৰি বেলেগকো শিক্ষা আদান কৰাটো আৰু যেতিয়া সমাজৰ দহজন তেওঁলোকৰ পৰা শিক্ষিত হৈ তেওঁলোকৰ পৰা শিক্ষা লাভ কৰি তেওঁলোকেও যাতে আনৰ শিক্ষাৰ পোহৰ বিলাব পাৰিব তেতিয়া সমাজখন আমাৰ আগবাঢ়ি যাব আৰু এনেদৰে গৈ গৈ গোটেই দেশখনেই উন্নত হ'ব বুলি মই ভাবোঁ সেয়ে শিক্ষা গ্ৰহণ কৰাটো বহুত এটা ভাল কাম আৰু তেওঁলোকৰ মোৰ মা মা দেউতা তেওঁলোক দুয়োৰে কলেজৰ আৰু বিশ্ববিদ্যালয়ৰ ডিগ্ৰী আছে আৰু মই ভাবোঁ কলেজ বা বিশ্ববিদ্যালয়ৰ ডিগ্ৰী থকাটো নিশ্চয় এটা ভাল কথা ডিগ্ৰী অবিহনে কিছুমান কাম কৰিব পাৰে শিক্ষা লাভ কৰিব পাৰে তথাপিও কোনোবা এখন কলেজৰ বা বিশ্ববিদ্যালয়ৰ ডিগ্ৰী থাকিলে তেওঁলোকৰ নিজৰ জীৱিকা অৰ্জন কৰাটো যথেষ্ট সুবিধা হয় সেইবাবে আৰু তেওঁলোকে নিজৰ জীৱিকা অৰ্জন কৰিব পাৰে ডিগ্ৰী এটা থাকিলে অতি নিজে স্বাৱলম্বী ভাৱে থাকিব পাৰে সেয়ে মই ভাবোঁ কলেজ বা বিশ্ববিদ্যালয়ৰ ডিগ্ৰীৰ প্ৰয়োজনীয়তা আছে আৰু মোৰ মা দেউতা দুয়োৰে কলেজ বিশ্ববিদ্যালয়ৰ ডিগ্ৰী লাভ কৰি জীৱনত উন্নতি কৰিছে বা জীৱনত বহুত ভাল কাম কৰিছে